বৰ্তমান সময়ত চৰনীয়া পথাৰসমূহ নোহোৱাৰ বাবে গৰুবোৰ চৰিবলৈ অলপ দিগদাৰ হৈছে বা গৰুপালকসকলে বা কিনা দানা খুৱাবলৈ অসুবিধা হৈছে যি আৰ্থিক একেবাৰে দুৰ্বল গৰু পালকসকলে ব্যৱ ব্যৱসায়িকভিত্তিত মানে যোনবোৰে গৰু পালন কৰে বা দুগ্ধ পান কৰে বিক্ৰী কৰিম বুলি ভাবে সেই লোকসকলে মানে অলপ তেওঁলোকৰ অসুবিধা হয় বা কিনা দানা খুৱাম বুলি ভাবিলে যোনবোৰ সেইবোৰত দিগদাৰ হয় আৰ্থিকভাৱে উন অলপ উন্নত লোকসকল কিনা দানা খোৱায় যোনবোৰ আৰ্থিকভাৱে দুৰ্বল সেইসকলে আৰ্থিক আৰ্থিকভাৱে কিনা দানা খুৱাব নোৱাৰে কিছুমানে লোকে গৰু মেলিও দিয়ে বা কিছুমানে ঘৰতে দানা কা বনায়ো খোৱায় নিজে অ' চৰনীয়া পথাৰসমূহ আজিকালি প্ৰায়ভাগ লোকে হাবিবোৰ ভাঙি বা কিছুমান সমান কৰি পথাৰসমূহ কি কৰে বাগান লগাই দিলে খেতি বাগান লগাই দিলে বাগান লগালে গৰুবোৰ চৰিবলৈ অসুবিধা হ'ল অসুবিধা হ'ল হেৰি চৰনীয়া যোনবোৰ ঘাঁহ খায় ঘাঁহ আকৌ তেওঁলোকে চৰনীয়া ঘাঁহ খোৱা গাখীৰটো অলপ কম ওলায় আৰু ঘৰতে যোনবোৰ বনায় দানাটো বনায় খায় সেই দানাটো গাখীৰটো অলপ বেছিকৈ ওলায় কিন্তু পথাৰত যোনবোৰ ঘাঁহ খায় সেইটোত ঘাহ অলপ পুস্তিকৰ মানে ঘৰত যোনটো দানা বনায় গাখীৰটো অলপমান পুষ্টিকৰ নহয়